ৰেডিঅ' অথবা বাতৰি কাকতসমূহে প্ৰায় সঠিক বাতৰিয়েই প্ৰকাশ কৰে কিন্তু মোবাইলৰ ক্ষেত্ৰত বহুতো ভুৱা বাতৰি প্ৰকাশ কৰা দেখা যায় এই মোবাইলতে কিছুমান ভুৱা বাতৰি প্ৰকাশ প্ৰায় মানুহৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰে কিন্তু ৰেডিঅ' ৰেডিঅ' বহুত পুৰণাৰপৰা চলি আহিছে বহুত যুগৰপৰা চলি আহিছে আৰু বাতৰিকাকতসমূহ বহুত আগৰপৰাই চলি আহিছে সেয়েহে ৰেডিঅ' আৰু বাতৰিকাকতক মানুহে বিশ্বাস কৰিব পাৰি কিন্তু মোবাইলৰ ক্ষেত্ৰত বিশ্বাস কৰিব নোৱাৰি কাৰণ আজিকালি ইউটিউব চিউটিউবতেই বহুত ভুৱা নিউজ বা ফেচবুকতে হওক বহুত ভুৱা বাতৰি প্ৰকাশ পায় সেইয়েহে মোবাইলক বিশ্বাস কৰিব পাৰি দুই এটাক কিন্তু কিন্তু সঠিককৈ ক'ব নোৱাৰি যে এইটো নিউজ শুদ্ধই বুলি কিন্তু ৰেডিঅ' বা বাতৰিকাকতক মোৰ মোৰ দৃষ্টিৰপৰা সঠিক বাতৰি প্ৰদান কৰে বুলি মই ভাবোঁ